অঁ দাদা আপুনি হেৰি ইয়াৰ পৰা অকণমান দূৰ ক'লৈকে যাব বাৰু কওকচোন অঁ নহয় মই ইয়াৰ পৰা মই মলীয়াবাৰীলৈ যাব লাগে গাড়ীখনে মই যিখন গাড়ীত আহিছিলোঁ বাছখনে আকৌ এইখিনিতে নমাই দিলে জ্যোতিনগৰ ইয়াতে নমাই দিলে অঁ মলীয়া অঁ মলীয়াবাৰী বজাৰ পাৰ হৈ যা যাব লাগে অঁ একে অঁ কি ইয়াৰপৰা অঁ ইয়াৰ পৰাতো বেছি দূৰ নহয় কিমান ল'ব ভাড়া হ'ব হ'ব অঁ ঠিক আছে অঁ অঁ মই মলীয়াবাৰী বজাৰ জাষ্ট পাৰ হৈয়ে মোক সেইখিনিতে হেৰি নমাই দিলে হ'ব ঠিক আছে ঠিক আছে